অঁ পাপু আহিছা আহা আহা বহা এই গৰম উঠিছে অ' ইয়াতে বহি আছো অকণমান আচ্ছা তোমাৰ গা কি হৈছে ইমান ঘামচি চামচি উঠিছে যে অঁ প্ৰতিবছৰে এনেকুৱাই হয় তোমাৰ ন আচ্ছা তুমি কি পাউডাৰ ব্যৱহাৰ কৰা অঁ আমাৰ এটা এমৱে পাউডাৰ আছে তুমি জানা আমি আমি আমি ইয়াৰ মানে সেই বস্তুটো ব্যৱহাৰ কৰি থাকোঁ পাৰ্চনা তেলকম পাউডাৰ আমাৰটোৰ নাম অ' এই বস্তুটো তুমি এনেই দোকানত নোপোৱা বিচাৰি এইবিলাক আমাৰ এনেকৈ যিবিলাক এজেণ্ট যিবিলাকে মেম্বাৰশ্বীপ লৈছে তেওঁলোকেহে পাবা এই বহুত ধুনীয়া পাউডাৰ তোমাৰ ঘামচি মই গেৰা মই মানে তোমাক ক'ব পাৰোঁ যে দুদিনত তোমাৰ ঘামচি উঠি যাব মই ডাঠি ক'ব পাৰোঁ সেইটো কথা মই এনেকৈ দি আছো মানুহক কৰি আছে কেনেকৈ জানা আমাৰ বস্তুটো মই তোমাক এতিয়া বস্তুটো তোমাক মই তোমাক ডেম' কৰি দেখাই দিম চাবা ইয়াত দুটা গিলাচ দেখিছা দুটা গিলাচত মই পানী ল'লোঁ এইটো মই পাউডাৰ দিছোঁ বজাৰৰ পাউডাৰ এইটো গিলাচত এটা গিলাচত দিছোঁ আমাৰ এমৱে পাউডাৰটো আমাৰ এমৱে পাউডাৰটো দেখিছা আস্তে আস্তে আস্তে তললৈ গৈ আছে লাহে লাহে তললৈ গৈ আছে দেখিছা এই বস্তুটো লাহে লাহে তললৈ গৈ আছে কিন্তু এইটো ইটো গিলাচত যিটো আমি বজাৰৰ পাউডাৰ দিছোঁ সেই বজাৰৰ পাউডাৰ দিয়া গিলাচৰ পানীখিনি পানীখিনিৰ ওপৰত পাউডাৰটো ধুনীয়াকৈ ওপঙিয়ে আছে মানে এইটো এইটোৱে বুজাইছে যে এই পাউডাৰটো মিহি কাৰণে বেছি গুড়ি কাৰণে আমাৰ চালত ধুনীয়াকৈ যিকোনো যিকোনো সমস্যা থকা চালৰ ভিতৰত এক মানে একদম মিলি যায় ধুনীয়াকৈ মিলি যায় আৰু সেই চালটো মানে কি হয় যিটো আমাৰ চালৰ গুৰিবিলাক থাকে তাত ধুনীয়াকৈ মিলি পেলাই সোমাই যায় কিন্তু বজাৰৰ যিটো পাউডাৰ সেই বজাৰৰ পাউডাৰটো ওপৰতেই ব্যৱহাৰ হয় তাৰমানে তাত ভিতৰৰ গুৰিবিলাকত সোমাই নেযায় এতিয়া গুৰিবিলাকত সোমাই নোযোৱাৰ কাৰণে যেতিয়া ওপৰতে থাকে যেতিয়া ঘাম হয় ঘাম ওলাই ঘাম ওলোৱাৰ লগে লগে সেই বস্তুটো কি হয় এটা এটা জেগাত লাইন পাতি পাতি থোপা পাতি পাতি জমা হৈ যায় কিন্তু আমাৰ পাউডাৰটো বেছি গুড়ি কাৰণে পূৰা আমাৰ চালবিলাকত মানে মিলি যায় মিলি যোৱা কাৰণে আমাৰ কোনো ঘামিলেও সেই বস্তুটো আমাৰ থোপা পাতি বা এনেকৈ লাইন পাতি জমা হৈ নেযায় অঁ তুমি ব্যৱহাৰ কৰি চোৱা তুমি ব্যৱহাৰ কৰি চালে গম পাবা আমিতো আমিতো বহুত মানুহক দি আছো প্ৰত্যেক মানুহেই ভাল ৰিজাল্ট পাইছে যি মানুহে ভাল ৰিজাল্ট পাইছে তেওঁলোকে বাৰে বাৰে বস্তু ব্যৱহাৰ কৰিছে আচলতে কেমিকেল নেথাকে ন আমাৰ বস্তুবিলাক আমাৰ চালবিলাক ইমান পাতল চাল হয় সেইটো কাৰণে আমি কেমিকেল নথকা বস্তু ব্যৱহাৰ কৰা বেছি ভাল আমাৰ মানে কি হয় এইটো জেচমিনৰ পৰা বনাইছে তে পাউডাৰটো আমাৰ জেচমিন ফুল আছে সেই জেচমিন ফুল থকাৰ কাৰণে তাৰ গোন্ধটো বহুত ধুনীয়া তুমি এবাৰ ব্যৱহাৰ কৰি চোৱা কিমান ধুনীয়া গাটো কিমান মিহি লাগি যায় দেখিছা কিমান ধুনীয়া এনেকৈ হয় এনেকৈ আমি বস্তুটো তাৰমানে এতিয়া ধৰা আমি যেনেকুৱা বস্তু তুমিওতো আমাৰ নিজৰে মানুহ তুমি আমি যেতিয়া ভাল মানুহ ভাল বস্তু ব্যৱহাৰ কৰিছোঁ তেতিয়া তোমাকো ভা নিজৰ মানুহ হিচাপেই তুমিও ভাল বস্তু ব্যৱহাৰ কৰা আমি ভাল বস্তু ব্যৱহাৰ কৰি বেছি দিন জীয়াই থাকিবলৈ যত্ন কৰিব লাগে খাদ্যবস্তু তেনেকৈ খাব লাগে ব্যৱহাৰ কৰা বস্তুও তেনেকেই ব্যৱহাৰ কৰিব লাগে এই বহুত ভাল ৰিজাল্ট বহুত ভাল ৰিজাল্ট তোমাক মই কৈছোঁ নহয় তুমি আজি যদি বস্তু এইটো ব্যৱহাৰ কৰা আজিৰে পৰা দুদিন ব্যৱহাৰ কৰা পৰহিলৈ দেখিবা তোমাৰ সম্পূৰ্ণ ভাল হৈ গৈছে এনেকুৱা আছে আমি ডাঠি ক'ব পাৰোঁ এইটো বস্তু অঁ ল'বলৈ বিচাৰিছা তুমি আচ্ছা অঁ আৰু বস্তু লাগিব ঠিক আছে তুমি তেতিয়া এটা কাম কৰা তুমি ৰেজিষ্টাৰ কৰি ল'বা তেতিয়া কমত পাবা বস্তুবিলাক আমি সেইটো কাৰণে মানে নিজে যেতিয়া কম কম খৰচত চলিবলৈ আমি বিচাৰোঁ নহয় আমি যিকোনো এটা কোম্পানীৰ লগত ডাইৰেক্ট আমি জইন কৰি ল'ব লোৱাটো বেছি ভাল ৰেইষ্টাৰ কৰি লোৱাটো ঠিক আছে তুমি ৰেইষ্টাৰ কৰি পেলাই তেতিয়াহ'লে তুমি কি কি বস্তু লাগে ক'বা আমি আনি দিম এই বহুত ভাল পাবা পাউডাৰটো তুমি যেতিয়া ল'বা তোমালোকৰ ঘৰৰ যিমানখিনি এই ভাড়া দিয়া আছে চবেই তোমাৰ ব্যৱহাৰ কৰিব চাবা এবাৰ যেতিয়া তুমি লৈ পেলাই দেখাবা ব্যৱহাৰ কৰি দেখাবা আৰু সৰু ল'ৰা ছোৱালী কি হয় বেছি গৰমত ঘামি জামি থাকে ন ঘামি জামি যেতিয়া থাকিব তেতিয়া হেঁতক ঘামচিবিলাক বহুত বেছি উঠে তেতিয়া সেই পাউডাৰটো তেওঁলোকৰ মাক দেউতাকে ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিব তেতিয়া দেখিবা তুমি সিহঁতে কণ্টিনিউ তোমাক বিচাৰি থাকিব মানে একেৰাহে তোমাক বিচাৰি থাকিব সেইটো বস্তু ঠিক আছে ঠিক আছে অঁ ঠিক আছে মই আনি দিম বাৰু কাইলৈ তোমাক আচ্ছা আচ্ছা হ'ব দিয়া হ'ব দিয়া